অঁ এই আ আছাম ফাৰ্মত ফোনটো লাগিছে নে বাইদেউৰ ওচৰত অঁ মই অঁ মই ডিব্ৰুগড়ত যে লগ পাইছিলোঁ শইকীয়া ছাৰৰ ছোৱালী আপুনি হয় অঁ অঁ বাইদেউ হে ভালনে অঁ মোৰ ভালেই এই আপোনাক কথা এটা সুধিবলৈ আছিলে মই মানে কি হ'ল এই মাছৰুম খাই বৰ ভাল পাওঁ তো সেইবাবে মই অকণমান পৰামৰ্শ ল'ব বিচাৰিছিলোঁ আপোনাৰ পৰা মানে কেনেকৈ খেতি ঘৰতে কৰি খাম বুলি অঁ আপুনি অকণমান আভাস এটা দিলে ভাল হ'ল হয়

হয় হয় হয় বাইদেউ নাযাওঁ নাযাওঁ হয় হয় হয় অঁ হয় হয় হয় হয় হয়

হয় অঁ হয় হয় হয় হয় হয় হয়

হয় হয়

হয় হয় হয়

অঁ অঁ অঁ ঠিক আছে অঁ অঁ

ঠিক আছে ঠিক আছে অঁ ধন্যবাদ ধন্যবাদ বাইদেউ ঠিক আছে ৰাখিছোঁ তেনে অঁ অঁ অঁ